আগতে মোৰ মই প্ৰায় স্কুল যোৱা সময়ত মোৰ চাইকেল আছিলে চাইকেল চলাই চলাই মই আজি মই বয়সো হ'ল আৰু তাৰ অনুপাতে এখন মই মোৰ বাইকো আছে গাড়ীও আছে বৰ্তমান এতিয়া মই বাইকখন চলাওঁ প্ৰায় আৰু মই গাড়ীও চলাওঁ তেনেকৈয়ে মই মানে আজিকালি চাইকেল চলাব মানে নাযায় চাইকেলৰ চাইকেল আগতে চলাইছিলোঁ ধৰক এতিয়া যিকোনো ক্ষেত্ৰতে মই বাইক বা গাড়ী লৈ অহা যোৱা কৰিবলগীয়া হয় যিকোনো কামৰ ক্ষেত্ৰত তেনেকৈ এতিয়া সুবিধাও হয় গাড়ীখন বা চাইকেলখন থকাৰ থকাৰপৰা সুবিধা হৈছে সেইটো কাৰণে বহুতখিনি সুবিধা হয় দূৰণিও যাব পৰা যায় আৰু যিকোনো কামৰ ক্ষেত্ৰতো মানে চাইকেল লৈ গ'লে অকল পৰমকৈ পাওঁ মটৰ চাইকেলখন লৈ পেলাই গ'লে অলপ সোনকালে পাওঁ সেইটো কাৰণে সুবিধা হয় তাতে সৰুতে সৰুতে ধৰক স্কুল স্কুল জীৱনত তেনেকৈ চাইকেল লৈয়ে গৈছিলোঁ সৰুতে চাইকেল লৈয়ে অহা যোৱা কৰিছিলোঁ মা দেউতাই চাইকেল এখন লৈ দিছিলে এতিয়া এতিয়া ডাঙৰ হ'লোঁ বয়সো হ'ল তাৰপৰা বাইকখন ল'লোঁ বাইকখন লৈ মোৰ এতিয়া যিকোনো কামলৈ গ'লেও লৈ যোৱা হয় সেনেকৈ সুবিধা হৈছে আৰু আপোনাৰ গাড়ী মটৰৰপৰা ধৰি পেলাই লোৱাৰপৰা এতিয়া ভাল ফ্লিঙে হয় তেনেকৈ এতিয়া চাইকেলখন লৈ যাবলৈ মন নাযায় আগত গৈছিল তেনেকৈ